প্ৰথমবাৰ যেতিয়া মই ৰান্ধিবলগীয়া হৈছিল তেতিয়া মোৰ অলপ অসুবিধা হৈছিল কিয়নো মই ঘৰত তেনেকৈ ৰান্ধি পোৱা নাছিলোঁ আৰু সেইদিনা মোৰ আচলতে মাংস খাবলৈ খুব বেছি মন গৈছিল আৰু মই ভাবিলোঁ যে মাংস তৰকাৰী অকণমান বনাওঁ আৰু মই যিহেতু বনাব ভালকৈ নাজানো সেইকাৰণে মই ভাবিলোঁ যে মই ইউটিউবৰ পৰা এজন ভাল ভাল ৰেচিপি দিয়া ইউটিউবাৰৰ ভি ভিডিঅ' চাই পেলাই মই মাংস তৰকাৰীকণ বনাওঁ মই তেনেকৈয়ে ইউটিউবৰ পৰা এ এগৰাকী মানুহে খুব ধুনীয়াকৈ বনাই আছিলে মাংস সেইটো ৰে ৰেচিপি মই অনুসৰণ কৰিলোঁ মই মোবাইল ফোনটো গেছৰ ওচৰৰতে ৰাখিলোঁ গেছৰ সন্মুখত ৰাখিলোঁ আৰু মই ভিডিঅ'টো চাই চাই বনালোঁ আৰু প্ৰথমে কেৰাহীটো মই গেছৰ ওপৰত পাতিলোঁ তাৰপিছত তাতে তেল তেলখি তেল দিলোঁ তেল গৰম হোৱাৰ পিছত তাতে পিঁয়াজ আদা নহৰু যিখিনি বস্তু দিবলগীয়া থাকে সেইখিনি দিলোঁ আৰু বাকি যি যি মছলা লাগে সেইখিনিও মই তাতে দি দিলোঁ তাৰপিছত মই মাংসখিনি অলপ সময় ভাজি তাত আলুখিনি দি দিলোঁ আৰু তাৰপিছত মই তেনেকৈয়ে মাংসখিনি বনালোঁ আৰু সেই মাংসখিনি ভালো হৈছিল খাবলৈ আৰু ইউটিউবৰ পৰা মই সহায় লৈ পেলাই খুব ধুনীয়াকৈ মাংস বনালোঁ আৰু ঘৰৰ মানুহেও সেই মাংসখিনি খাই খুব ভাল পালে